অঁ হেল্ল' খুৰা তাৰমানে আমাৰ কলেজতে আপুনি আমাৰ কলেজত পঢ়িছিল হয় হয় এইকাৰণে আমাক হয় এই আমাৰ এতিয়া তেনেে আপোনাক ইনভাইট কৰিবলে মাতিছিলে অঁ ঠিক আছে ত' সেইটো আপোনাৰ এই ৰবিবাৰেই হ'ব আপোনাৰ হয় হয় তেনে সেইকাৰণে আপোনাৰ ঘৰত গৈছিলোঁ কিন্তু আপোনাক লগ নাপালোঁ আপোনাৰ মিচেছৰ হাতত দি আহিলোঁ হয় তাৰমানে হাতত নিদিলে ভাল নালাগে ন সেইকাৰণে আকৌ ফোন কৰি ক'লোঁ যাতে বেয়া চেয়া বেয়া নাপাব আৰু ন আহিব কিন্তু দেই আহিব হয় আৰু যদি কোনবা যদি গম নাপাই চবকে লৈ আনিব আৰু হয় আহিব আহিব